কিছুমান ৰেচিপি বা ৰন্ধন প্ৰকৰণ যিবোৰ এতিয়ালৈকে মই চেষ্টা কৰা নাই কিন্তু শিকিব বিচাৰোঁ সেইকেইপদ হ'ল গৰু ঘিউ পুদিং জাম জেলি আৰু আচাৰ এই ৰন্ধন প্ৰকৰণ কেইটা মই এতিয়ালৈকে চেষ্টা নকৰাৰ কাৰণটো হ'ল এই কেইপদ সামগ্ৰী বনাবলৈ মই বিশেষভাৱে নাজানো আৰু এই ৰন্ধন প্ৰকৰণ কেইটা অলপ কঠিন হয় বুলি মই ভাবোঁ যিহেতু এইকেইপদ সামগ্ৰী ৰন্ধন প্ৰকৰণ কৰিবলৈ কিছুমান পৰিমাপ জোখমতে ৰাখিব লাগে উদাহৰণস্বৰূপে গৰু ঘিউ কথা যদি ক'বলৈ যাওঁ কিমান সময়লৈকে তাক উতলাব লাগিব বা কিমান সময়লৈকে তাক ফেটিব লাগিব তাৰ এটা নিৰ্দিষ্ট পৰিমাপ থাকে বা জাম বা জেলি যদি বনাবলৈ যাওঁ সেইসমূহ বনাওঁতে সামগ্ৰীকেইপদ কিমান পৰিমাণত চেনি দিব লাগিব কিমান পৰিমাণত পানী দিব লাগিব আৰু কিমান সময় লৈকে উতলাব লাগিব লগতে এইটোও লক্ষ্য ৰাখিব লাগিব যে তাৰ উতলোৱাৰ পাছত তাৰ ঘনত্বটো কিমান হ'ব সেইখিনিয়েই এটা নিৰ্দিষ্ট পৰিমাপ থাকে ঠিক সেইদৰে আচাৰ বনাবলৈ যদি যাওঁ বা পুদিং বনাবলৈ যদি যাওঁ সেই আটাইকেইপদ সামগ্ৰী কিছুমান জোখ বা পৰিমাপ থাকে আৰু এই পৰিমাপসমূহ যদি মই নাজানো সামগ্ৰীকেইপদ ৰন্ধন প্ৰকৰণ কৰিবলৈ যাওঁতে নষ্ট হ'ব সেই গতিকে মই এই কেইপদ সামগ্ৰী বনাবলৈ আগবাঢ়িব পৰা নাই কিন্তু যথেষ্ট ইচ্ছা আছে এই কেইপদ সামগ্ৰী কেনেকৈ বনাই জানিবলৈ